হয় ইণ্ডিয়ান আইডল বা তাৰ দৰে বেলেগ ৰিয়েলিটী শ্বোবিলাকো চোৱা যায় সৰুৰ পৰাই চোৱা যায় তাতে অংশগ্ৰহণকাৰীৰ ভিতৰত বহুত প্ৰিয় আছিল বহু কেইজনেই প্ৰিয় আছিল যিহেতু সবৰে গোৱাৰ ধৰণ বেলেগ বেলেগ কোনোবাই ওপৰত গায় কোনোবাই তলত গায় বা তেনেকৈ বহুত শিকিব পৰা যায় মোৰ গাবলৈ সৰুৰেপৰা ইচ্ছাও আছিল সিহঁতক দেখি মই অলপ এনেকৈ গাবলৈ মই আগ্ৰহ আগ্ৰহীত হৈছিলোঁ তেনেদৰে ধৰক শিকিছিলোঁ গাবলৈ মই